হয় হয় লাগিছে কওক

সোতৰৰ পৰা ন' অ কেইটা বজাৰ পৰা হ'ব আপোনালোকৰ

ঠিক আছে আমি সোতৰ তাৰিখেও যাম ওঠৰ তাৰিখেও যাম সোতৰ তাৰিখে যাম ওঠৰ তাৰিখে যাম সোতৰ তাৰিখে আপোনাৰ দহটা মান বজাৰ পৰাই হ'ব নেকি

ঠিক আছে বাৰু দিয়ক যাম তেনেহ'লে জেগাডোখৰ কি ক'লে আপুনি জেগাডোখৰ নামটো কি ক'লে ঠিক আছে ঠিক আছে ধন্যবাদ